আমাৰ অসমীয়া সংস্কৃতিত আমি বিহুটোকে প্ৰধান উৎসৱ বুলি মানো বিহু আমাৰ তিনিটা প্ৰথম হৈছে মাঘ বিহু মাঘ বিহু আমাৰ জানুৱাৰী মাহত হয় আৰু সেই মাহটোত আমাৰ যিহেতু খেতিয়কসকলে ধান চপায় পথাৰত ধান পকি ধান চপাই চপোৱাৰ পাছত আমি মাঘ বিহুটো পালন কৰোঁ মাঘ বিহুক আমি ভোগালী বুলিও কওঁ কাৰণ সেই সময়ত চাৰিওফালে ভোগালী ভোগালী হৈ থাকে ধানে ভৰপূৰ হৈ থাকে আমাৰ ভঁৰালবোৰ আৰু কাৰো খোৱাৰ কাৰণে নাটনিও নহয় সেইবাবে মাঘ বিহটোক আমি ভোগালী বুলিও কওঁ মাঘ বিহুৰ দিনাখন আমি ৰাতিপুৱা সকলোৱে গা পা ধুই ডাঙৰক সেৱা সৎকাৰ কৰোঁ তাৰপিছত আমি যি আমাৰ ভোগৰ জলপানবোৰ সেইবোৰ আমি সকলোকে খুৱাওঁ আৰু মাঘবিহুত আমি মেজিও জ্বলাওঁ ৰাতিপুৱা গা পা ধুই মেজিও জ্বলাওঁ মেজিত আমি ভগৱানলৈ সূৰ্য্য দেৱতাক সেৱা কৰোঁ অগ্নিদেৱতাক সেৱা কৰোঁ আৰু তেওঁলোকলৈ আমাৰ প্ৰথম বিহুৰ প্ৰথম আমাৰ শস্যৰ দি বনোৱা পিঠা পনাবোৰ অৰ্পন কৰোঁ আৰু মাঘ বিহুত সকলোৱে এইদৰে ৰং ৰহইছ কৰে ফূৰ্ত্তি ফাৰ্ত্তা কৰে তেনেদৰে আমাৰ মাঘ বিহুটো শেষ হয় তাৰপিছত আমাৰ এপ্ৰিল মাহত বহাগ বিহু হয় বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয় সেই বিহুটোত বহুতে ৰং ৰহইছ কৰে আৰু নাচ গান হয় তাৰ বাবে আমি আৰু চব সকলোফালে ৰঙালী হৈ থাকে কাৰণে ৰঙালী বিহু বুলিও কোৱা হয় ৰঙালী বিহুত আমাৰ প্ৰথম দিনাখনত উৰুকা বুলি কয় উৰুকা দিনাখনত আমি সকলোৱে কাপোৰ কানি ধুই ঘৰৰ চাফ চিকুণ কৰি আমি পিঠা পনা বনাওঁ জলপান বনাওঁ তাৰ পিছৰ দিনাখনক গৰু বিহু বুলি কোৱা হয় গৰু বিহুত আমি গৰুক আমি গা ধুৱাওঁ নতুন পঘা পিন্ধাওঁ গৰুক পথাৰলৈ লৈ গৈ নদীৰ ওচৰলৈ লৈ গৈ আমি নতুনকৈ পঘাডাল লগাওঁ তেনেদৰে আমি সেইদিনাখন আমি গৰু বিহু বুলি কৈ গৰুক আমি শুশ্ৰূষা কৰোঁ তাৰপিছৰ দিনাখন মানুহ বিহু মানুহ বিহু দিনাখনক আমি মাহ হালধিৰে গা ধুৱাওঁ আমাৰ এটা পুৰণি এটা কথন আছে যে যদি আমি মানুহ বিহু দিনাখন মাহ হালধি দি গা নুধুওঁ পিছৰ জনমত আমি গাহৰি জনম পাওঁ বা আমাৰ মাহ হালধিৰে দি গা ধুলে আমাৰ যিবিলাক শৰীৰত গৰমত আমাৰ হ'বলগীয়া খৰ খজুৱতিবিলাকৰ পৰা পৰিত্ৰাণ পাম বুলি এটা পুৰণি কথন আছে সেইবাবে সেইদিনাখন সকলোৱে ৰাতিপুৱা মাহ হালধিৰ গা ধোৱা হয় তাৰ পিছদিনাখন আমি সকলোৱে বিহু উদযাপন কৰোঁ এইদৰে বহাগ বিহুটোৰ আমি সামৰণি মাৰোঁ বহাগ বিহুটো সাধাৰণতে গোটেই বহাগ মাহটোৱে থাকে বুলি কোৱা হয় কাৰণ আজিকালি আমি বহাগ বিহুত বিভিন্ন ঠাইত বহাগ বিহুৰ অনুষ্ঠান পাতে ফাংচন হয় তাতে সকলোৱে বিহু প্ৰদৰ্শন কৰে নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰে নিজৰ বিহু কিদৰে পালন কৰিব লাগে সেইবোৰ দেখুওৱা হয় হুঁচৰি আদি বিহু ফাংচনত বিহুৰ অনুষ্ঠানবিলাকত প্ৰদৰ্শন কৰা হয় তাৰপিছত আমাৰ শেষৰ বিহুটো হয় কাতি বিহু কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় কাৰণ সেই সময়ত আমাৰ পথাৰত খেতি খেতিৰ প্ৰথম শস্যৰ ৰোপন কৰা হয় আৰু সেই সময়ত পথাৰত ধান নাথাকে কেৱল ধানৰ ধান গছবোৰ থাকে আৰু ধান আৰম্ভ ধানৰ প্ৰথম কলি আৰম্ভ হয় সেইবাবে আমাৰ কাতি বিহুটো কঙালী বুলিও কোৱা হয় কাতি বিহুত আমি তুলসীৰ তলত চাকি জ্বলাওঁ আৰু তাতে শৰাই দি সেৱা প্ৰাৰ্থনা কৰোঁ ধাননি পথাৰতো আমি সেইদিনাখন এগছি বন্তি জ্বলাওঁ এইদৰে আমি কাতি বিহুটোক খুব কম অনুষ্টুপীয়াকৈ পালন কৰোঁ তাৰ পৰা আমি সৰস্বতী পূজাও পাতোঁ সৰস্বতী পূজা আমি শিক্ষাৰ্থীসকলৰ বাবে পাতোঁ তথাপিও আমি সকলোৱে সৰস্বতী পূজাটোক ভালদৰেই পালন কৰোঁ সৰস্বতী পূজাত আমি সকলোৱে গা পা ধুই সৰস্বতীক সেৱা কৰি স্কুল কলেজলৈ যোৱা যাওঁ স্কুল কলেজবিলাকতো সৰস্বতী পূজা খুব ধুনীয়াকৈ সৰস্বতী পূজা পতা হয় তাতে আমি যোনে যেনেকৈ পাৰে সাজি কাচি নিজক সজাই পৰাই বুলি ওলাই যাওঁ তাৰ পৰা আমি বিশ্বকৰ্মা পূজাও পাতোঁ বিশ্বকৰ্মা পূজাত আমাৰ ঘৰত যি যি লোহাৰ বস্তু থাকে আমাৰ ঘৰৰ ইলেক্ট্ৰনিক্ছ বস্তুবিলাক আমাৰ চাইকেল গাড়ী যি আছে স্কুটাৰ সেইবিলাকত আমি ধুই পখালি চাফা কৰি সেইদিনাখন বিশ্বকৰ্মাক বুলি এগচি বন্তি জ্বলাওঁ গাড়ী গাড়ী গাড়ী বাইক স্কুটীত আমি এডাল মালা পিন্ধাওঁ আৰু বিশ্বকৰ্মাকে যাতে আমাক ৰাস্তাই পদূলিয়ে বিশ্বকৰ্মাই যাতে কোনো বিজুতি নিদিয়ে তাৰ বাবে আমি সেৱা কৰোঁ তাৰ উপৰিও আমি দেৱালীও পাতোঁ দেৱালীত অমি চাৰিওফালে বন্তি চাকি মম লাইট আদি জ্বলাওঁ আৰু আমি লক্ষ্মীক পূজা কৰোঁ সিদিনা তেনেদৰে আমি জাক জমকতাৰে দেৱালীটো পালন কৰোঁ ৰাতিৰ ব'ম ফটকা আদিৰে চবফালে জাতিষ্কাৰ কৰি দিওঁ এইদৰে আমি দেৱালীটো পালন কৰোঁ আৰু আমাৰ অসমীয়া নিয়মত শান্তিবিয়াটো শান্তিবিয়া বা তোলনি বিয়া আমি খুব ভালদৰে পালন কৰোঁ শান্তিবিয়া বা তোলনি বিয়া হৈছে এজনী ছোৱালীৰ যেতিয়া প্ৰথম পিউবাৰ্টি হয় সেইটোক আমি শান্তিবিয়া বুলি কওঁ সেই শান্তিবিয়াত আমি ছোৱালীজনীক ঘৰ বাহিৰ ওলাবলৈ নিদিওঁ যাতে বাহিৰাৰ বীজাণু বাহিৰা লেতেৰা হাৱা নালাগে লেতেৰা ধূলি ধূলি নালাগে তাৰ বাবে ছোৱালীজনীক ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ দিওঁ আৰু চাৰিদিনৰ দিনাখন আমি গা পা ধুৱাই ছোৱালীজনীক নতুন সাজ পৰিধান কৰিবলৈ দিওঁ এইদৰে আমি চাৰিদিনিয়া পালন কৰোঁ তাৰ পৰা সাধ্য অনুসাৰে পাঁচদিন সাতদিন যোনে যেনেকৈ পাৰে তেনেকৈ আমি শান্তিবিয়াৰ ডাঙৰকৈ আমি বিয়াখন তুলোঁ ঠিক সেইদৰে আমি বৰবিয়া পাতোঁ ছোৱালী এজনী যেতিয়া এটা প্ৰাপ্তবয়স্কতা বয়সত ছোৱালী আমি বিয়া দিওঁ বা ল'ৰা এটালৈ আমি ছোৱালী আনো এনেকুৱা আমি বৰবিয়া বুলি কওঁ আমি এই বৰবিয়া পাতোঁ বৰবিয়াত আমি ধুমধামেৰে প্ৰথমে আঙুঠি পিন্ধোৱা কৰোঁ তাৰপিছত আমি ছোৱালী ঘৰলৈ ল'ৰাৰ ঘৰৰ পৰা জোৰোণ হিচাপে যি যি ল'ৰাৰ ঘৰৰ পৰা বস্তু দিয়ে সেই বস্তু লৈ আহি ল'ৰাৰ মাকে ছোৱালীৰ হাতত অৰ্পণ কৰে সমাজক সাক্ষী কৰি ছোৱালীজনীক নিজৰ ঘৰলৈ বুলি সম্ভাষণ জনায় সকলোকে জনায় যে ছোৱালীজনী আজিৰ পৰা আমাৰ সেইদৰে বস্তু যি যি দিব লাগে এজনী ছোৱালীক আ অলংকাৰ কাপোৰে কানিয়ে দিয় হয় তাৰ জোৰোণৰ পাছত ল'ৰাই ছোৱালী আনিবলৈ যায় আৰু আমি ভকত মাতি বা আমাৰ আহোম নিয়মত চকলং কৰি ল'ৰা ছোৱালী দুইজনক একেলগতে বহুৱাই হোমৰ গুৰিত সেৱা কৰি সমাজক সাক্ষী কৰি আমি দুইজন ল'ৰা ছোৱালীক এজন একেলগে থকাৰ সন্মতি প্ৰদান কৰোঁ এইদৰে আমি বৰবিয়াটো পাতোঁ বৰবিয়াৰ পাছত ছোৱালীজনী ল'ৰাজনৰ ঘৰলৈ যাব লগা হয় আৰু এইদৰে আমি বৰবিয়াৰ অনুষ্ঠানো খুব সুন্দৰকৈ পালন কৰোঁ এনেদৰে আমাৰ বহুতো সাংস্কৃতিক অনুষ্ঠান আছে উৎসৱ আছে আমাৰ অসমীয়া সমাজৰ অনুষ্ঠানবোৰ এনেদৰেই আমি পালন কৰোঁ